ক'ত কি মাছ ওলাইছে কি মাছ অ'লছি

এইটো কাৰ কাৰ মাটিত হয় নেকি কি কি মাছ অ'লছি কোনোবা গেইছি নেকি কোন কোন গেইছি কোন কোন গেইছি দে দে হৈছে মোৰ তাততো জাখে তাখে নাই

দে হ'ব দে যাম দে

দে হ'ব দে